কলেজ যোৱা নাই নে অঁ শুনা পালো মই সেইকাৰণে ফ'ন কৰিলোঁ কেনেকুৱানো বস্তুটো অঁ ওৰাং ওৰাং ওৰাং নেচনেল পাৰ্ক অঁ অঁ অঁ ভাল লাগিব পিছে অঁ প্ৰিঞ্চিপাল চাৰে এপ্ৰ'ভ কৰিছেনে অঁ অঁ অঁ গাড়ী অঁ গাড়ী পোৱা যাব বলেৰ' এখন পোৱা যাব ফুল হ'ব লাগে নহলি তাতকৈ অলপ কিবা বেলেগ এখন ল'ব লাগিব আৰু ওৰাং ভাল লাগিব যাই অঁ গাড়ীটো মই সুধিলো অঁ এই অঁ একদিন ৰাতি থাকি দিও যায় অঁ তাতে গেষ্ট হাউচ পোৱা যাবতো একদিন থাকি দিয়া ভাল লাগিব ভাল লাগে ভাল লাগে অঁ অঁ ওৰাঙটো দেখিলে দেখা পোৱা যাবই ন' সৱ বস্তু অঁ হাতী চাতী দেখা পোৱা যাবই বাৰু অঁ ওচৰত হ'ব সেইটোৱেই

লাগিব তেতিয়াহ'লে যায় আৰু ইহঁততো যাবই বাকী লগৰখিনি অঁ অঁ চেচনেল এক্জাম শেষেই হ'ল বাৰু যাব পৰা যাব অঁ এইকেইদিনটো এক্জাম শেষ হ'লেই

চাৰৰ পৰা ছাইন টাইন লৈ ফেলে যাব গেলি ভাল হ'ব আৰু কলেজৰ পৰা যাব বুলি ক'লে টেনছন নাই

হোটেলতে কৰি যাওঁ নেকি শাস্তি হ'ব বনমল্লিকা শাস্তি হ'ব অঁ অঁ পাতি লওঁ ঠিক অঁ এই পৰহি কলেজ যাম তাৰপিছত কথা পাতিম আমি দুয়োটাই অঁ ঠিক আছে দে বাৰু অঁ দে বাৰু দে